মই সমাজৰ কথাই লিখিব বিচাৰোঁ মই দেখি অহা সমাজ ব্যৱস্থাটো আচলতে মোৰ বোধহয় পচন্দৰ নহয় আৰু মই মোৰ মনে মনে ইচ্ছা হয় বহুত কিবা যেন কৰিম সেইবাবে মই সামাজিক ধৰণ কৰণবিলাক খুব ভালকেই লক্ষ্য কৰোঁ আৰু এই বিষয়েই মই লিখিব খোজোঁ মোৰ যেনে বিভিন্ন ধৰণৰ কথাই মই উল্লেখ কৰোঁ মোৰ লিখাবিলাকৰ মাজত আনকি ক কিছুমান কবিতাও মই সমাজৰ দুই এটা ঘটনাক লৈয়ে লিখিছোঁ লিখি আহিছোঁ আৰু এইবিলাক বাস্তৱিক আৰু যেনেকৈ মই কিছু দিন আগতে মোৰ এটা কবিতা প্ৰকাশ পাইছিলে মহোদয় আপুনি কাৰ ফলিয়া এইটো এজন চোৰৰ কথা লৈ লিখিছিলোঁ এইটো সাতসৰী মেগাজিনত প্ৰকাশ পাইছিলে আৰু মই ভালেমান পাঠকৰ পৰা সঁহাৰি পাইছিলোঁ এই এই কথাটোত মই এজন সৰু ল'ৰাৰ কথা লিখিছিলোঁ যি চোৰ কৰি ধৰা পৰিছে চোৰ কৰিছে সি এটা মটৰ চোৰ কৰিবলৈ গৈছে লাইট জ্বলোৱা মটৰ সেই মটৰটো চোৰ কৰিবলৈ গৈ তাৰ হাতত কাৰেণ্ট লাগিছে সি তাতে মৃত্যুক আকোৱালি লৈছে সেই চোৰ যে তাক চোৰ বুলিয়েই অভিহিত কৰা হয় সেই চোৰটি চোৰ ল'ৰাটি তেওঁৰ সেই স্বভাৱটো বা তেওঁৰ বাধ্যবাধকতা এই চোৰ কৰি জীয়াই থাকিবলৈ যি যি ব্যৱস্থাই তাক বাধ্য কৰালে সেইটো কথা সেইখিনি কথা মই কবিতাৰ মাজেদি কবিতাত উপমা দি ৰহ দি বিভিন্ন স্তৱকৰ মাজেদি প্ৰকাশ কৰিবলৈ বিচাৰোঁ আৰু মই তাৰ মাজেদি ৰা মানুহকো পাঠককো মই সুধিছোঁ যে আপুনালোক কাৰ ফলিয়া আচলতে এটা এইটো এটা ডাঙৰ প্ৰশ্ন যে আমি কোনটো ছিষ্টেমৰ কোনটো কোনটো ধৰণ কৰণৰ বা কোনটো সমাজ ব্যৱস্থা কোনটো পদ্ধতিত আমি বিশ্বাসী আমি কি বিচাৰোঁ মানুহক এনেকৈ ভবাবলৈ শিকাওঁ বা ভবাবলৈ বিচাৰোঁ মোৰ বেছিভাগ লিখনিৰ দ্বাৰাই মই মানুহক ভাবিবলৈ বাধ্য কৰাওঁ সৰু সৰু ঘটনা একোটা লিখি তাৰ দ্বাৰাই মই মানুহক নিজক সমাজৰ লগত সংলগ্ন হ'বলৈ অলপ অনুপ্ৰাণিত কৰোঁ মই সমাজক কি কথা ক'ব বিচাৰোঁ এই বুলি ক'লে আচলতে কোৱাটো একেষাৰতে কোৱাটো খুবেই টান কাৰণ বহুত বহুত ধৰণৰ সমস্যা আছে সমাজত আৰু মই সকলোবোৰ সমস্যা সকলো সময়তে উৎথাপন নকৰিলেও সক উৎথাপন কৰিব নোৱাৰোঁ কিন্তু প্ৰধান প্ৰধানকৈ মোৰ নাৰীসকলক কাৰণ মই মই মোৰ প্ৰফেশ্যনত মই আশ বিশেষকৈ মোৰ যিটো প্ৰফেশ্যন তাতে মই সদায়েই বিভিন্ন ধৰণৰ বিভিন্ন স্তৰৰ নাৰীক লগ পাওঁ তেওঁলোকক দেখি দেখি মই ব্যৱহাৰীকভাৱে মই যিখিনি গম পাইছোঁ নাৰীসকল ইমানেই এতিয়াও আমাৰ সমাজত নাৰীসকল বহুত পিছপৰা তেওঁলোকক আৰু বহুতখিনি উন্নিত উন্নতি উন্নত উন্নিত কৰিব লাগিব তেওঁলোকৰ ভবা চিন্তা সকলো বিলাকত আৰ্থিক আৰ্থিক এটা দন্যতাটো আতঁৰাটোয়েই অৱশ্যে বহুত জৰুৰী তেওঁলোকৰ বাবে এটা আৰ্থিক তেওঁলোকে নিজকে আৰ্থিকভাৱে স্বচ্ছ কৰি মুক্ত কৰিব স্বাধীন কৰিব পাৰিলেহে তেওঁলোকে অৱশ্যে ডাঙৰকৈ মাত এষাৰ মাতিবলৈ সাহসী হৈ উঠিব এতিয়াও আমাৰ নাৰীসকল তেনেকুৱা এটা ষ্টেজতে আছে তাৰকাৰণে ইমানবিলাক সামাজিক ৰীতি নীতি ধৰণ কাৰণ ইমানবিলাক আছে যিবোৰে তেওঁলোকক সদায় ছাপ্ৰেছ কৰি ৰাখে দমন কৰি থাকে এই আনকি এজন পুৰুষে কৰা দমনখিনিকো তেওঁলোকে ৰোমান্তিচিজিম ৰোমান্তিক এটা ভাল লগা বুলিয়ে ভাবে সেইখিনিৰ মাজেদিয়ে তেওঁৰ লগত ফুৰিবলৈ যোৱা তেওঁৰ মতে পিন্ধা তেওঁৰ মতে সাজোন কাচোন কৰা এইবিলাকো তেওঁলোকে উপভোগেই কৰে গতিকে সম্পূৰ্ণ মানসিক স্তৰটো চেঞ্জ কৰিবলৈ সলনি কৰিব লাগিব তাৰকাৰণেও মই কিছু কিতাপ ৰচনা কৰিছোঁ ইয়াতে মই নাৰীৰ গোটেই নাৰীৰ জীৱন বিত্তন জীৱন জীৱনৰ ধৰণ কৰণবিলাক যে হৰ্মনৰ দ্বাৰা কিছুমান নিয়ন্ত্ৰিত হয় আৰু সেই হৰ্মন নিয়ন্ত্ৰণৰ ওপৰতো নাৰীয়ে যে নিজৰ মেধাৰে কিছু সেই নিয়ন্ত্ৰণৰ ওপৰতো নিজেই নিজক প্ৰতিষ্ঠা কৰিব পাৰে এই সেই যেনেকৈ পাৰোঁ মই তেনেকৈ অতি সাধাৰণ ভাষাৰে সাধাৰণ কথা কিছুমানৰ উদাহৰণ দি মই মোৰ কিতাপৰ যোগেদি বুজাবলৈ চেষ্টা কৰি আছোঁ নাৰীৰ মাজত কিছুমান শক্তি আছে সেইবিলাক এতিয়ালৈকে আমাৰ নাৰীসকলৰ মাজত আৱিস্কাৰেই হোৱা নাই এইটো হৈছে কেৱল সামাজিক কিছুমান ৰীতি নীতি যিবোৰ আমি বাদ দিব লাগিব সেই ধৰণৰ ৰীতি নীতিবিলাকত আমি অভ্যস্ত হৈ থকা কাৰণে আৰু বাকী অন্য ধৰণৰ কিছুমান সমাজত নচলিব লগা নীতি ৰীতি নীতি কথাও মই লিখোঁ মই প্ৰতিবাদ কৰোঁ লিখাৰ মাজেদি এনে মোৰ বহুত কবিতা আছে বহুতেই ভাল পাইছে মোৰ কিতাপ পুৰস্কৃতও হৈছে য'ত সমাজৰ সমাজৰ প্ৰতি কিছুমান প্ৰতিবাদ সাব্যস্ত কৰা হৈছে